অ অ মদন বাইদেউ কওকচোন অ আছোঁ আপোনাৰ একা ওম মই গম পোৱা নাইতো অ অ অ যদি আৰু সকলো ভকতে ভাল পায় যাম আৰু অ হ'ব দিয়ক জনাব কোনদিনা যায় সত্ৰলৈ আমাৰ আমা অ ওম আমাৰ ভকতখিনিয়ে আলোচনা কৰি লওঁ গোটেখিনিয়ে যাম আৰু অ সেয়ে আমাৰ ওম অ হ'ব দিয়ক ওম ওম অ কম দিয়া বাইদেউ আমা ও ওম গধূলিলৈ আমাৰো এয়া নামঘৰত আছে নহয় ভকত বহিব এ ভকতক সকলো ভকতকে কম আৰু মৰিগাঁৱত যে সত্ৰ এটা আছে মোৰ এজনী পদুমী বাইদেউ আছে সিহঁতে যাব ভকতে আমিও মানে সিহঁতৰ লগতে যাম বুলি ভাবিছোঁ আৰু ভকতে এতিয়া কি কয় বুলি সুধিম আৰু

অ সকলোৱে অ সকলোৱে মিলি পেলাই যাম দিয়ক তেনেকুৱা এখন সত্ৰ দেখিলে ভালে পাওঁ অ আমিতো দেখাই নাই এদিনো ওম অ ভালৰ কথা সেইটো বহুত ভাল কথা অ আজিকালি পাত পাতবিলাক ওলাইছে নহয় অ গাড়ী এখন ভাড়া কৰিব লাগিব চিনাকী গাড়ী এখন ওচৰৰ আছে অ অ